আমাৰ ওচৰত থকা হস্পিটেলখনৰ নাম কুশল কোঁৱৰ চৰকাৰী হস্পিটেল তাত আপোনাৰ সকলো ধৰণৰ সুবিধাই আছে বুলি ক'লেই ভাল হ'ব কাৰণ তাত আপুনি ধৰি লওক চি টি স্কেন কৰিব পাৰে আপোনাৰ এক্স ৰে কৰিব পাৰে বাকী আপোনাৰ চৌবিছ ঘণ্টাই ডক্তৰ থাকেই আপুনি দিনত হওক ৰাতি হওক ডক্টৰ থাকিবৈ নাৰ্ছসকলটো থাকেই আৰু আপোনাৰ ধৰি লওক আপোনাৰ এইবোৰ ল'ৰা ছোৱালী জন্ম হোৱা এইটো মেটাৰনিটি ৱাৰ্ড আছে আপোনাৰ আকৌ এইবোৰ এইবোৰ সেই কাৰোবাৰ ধৰি লওক এক্সিডেণ্টেল কেছৰ কাৰণেও এক্সট্ৰা আপোনাৰ ৰূম আছে আপোনাৰ মানে ৰূম বুলি ক'লে বেয়া হ'ব এটা পাৰ্টেই বেলেগ আছে বিল্ডিং বেলেগ তাৰপিছত তাতে আপোনাৰ সকলো ধৰণৰ সুবিধাখিনিয়ে আছে মই আগতে এনেই আৰু আমাৰ ঘৰৰ ধৰি লওক মানুহো তাত এডমিট হৈছে কিন্তু ফেচেলিটী যিখিনি আছে সা সুবিধা সেইখিনি গোটেইখিনি আছে ধৰি লওক যথেষ্ট চাফ চিকুন চৰকাৰী হস্পিটেল হিচাপত গোটেই আপুনি পৰিৱেশটো চাবগ'লে সুন্দৰ পৰিৱেশেই সকলো ধৰণৰ সুবিধা আপুনি পাৰ্কিঙৰ সুবিধাও আছে আপোনাৰ যিমান আপোনাৰ ধৰি লওক ৰাস্তাৰ মানে ঠিক মেইন ৰোডৰ লগতে লাগি আছে তালৈ অহা যোৱাত মানে মানুহৰ কাৰো অসুবিধা নহয় ধৰি লওক ভিতৰলৈ হ'লে কিছুমান হস্পিটেল অকণমান যাবলৈ অসুবিধা হয় মানে সৰ্বসাধাৰণ মানুহৰ কাৰণে ইয়াতে আপুনি ধৰি লওক ৰাতি যেইটাতে ধৰি লওক আপোনাৰ কিবা অসুবিধা হৈছে কিবা বেমাৰ আজাৰ হৈছে তালৈ আপুনি নিব পাৰিব আৰু ডক্টৰ থাকেই তেওঁলোকে সুন্দৰভাৱে চোৱা চিতা কৰি দিয়ে আৰু ডক্টৰসকলৰ হেৰি খুব ভাল ব্যৱহাৰ পাতি ভাল নাৰ্ছসকলৰ ব্যৱহাৰ পাতি ভাল মানে সকলো ধৰণৰ সুবিধা আছে মই ধৰি লওক আমাৰ ঘৰৰে ওচৰৰে ল'ৰা এজনৰ এবাৰ এক্সিডেণ্ট হৈছিলে তেওঁ মানে তাত তেওঁ তেওঁক লৈ গৈছিলোঁ তাতো আপোনাৰ খুব ধুনীয়াকৈ তেওঁলোকে ট্ৰিটমেণ্ট দিছে গোটেই সৰ্বমূলক সুবিধাখিনিয়ে আছে তাতে আপোনাৰ তেওঁলোকে খুব সুন্দৰভাৱে তেওঁক ড্ৰেছিং কৰি দিছে আপোনাৰ মানে তেওঁক এডমিটো কৰিছে এডমিটটো থাকিলে দুদিন খুব সুন্দৰভাৱে তাক ট্ৰিটমেণ্ট দিছে ভালধৰণে কৰি এতিয়া ল'ৰাটো কেতিয়ালৈকে ভালেই দেখিছোঁ